আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আমি কওঁ অকল পঢ়িলেই নহ'ব ব্যৱসায়ো কৰিব লাগিব খেতি কৰিব লাগিব হাঁহ কুকুৰা পুহিব লাগিব পাণ ৰুব লাগিব তামোল ৰুব লাগিব এনেধৰণে ৰুৱে তাৰ পৰা তামোল পাণ বিক্ৰী কৰি পইচা পাতি লৈ সেয়ে চলিব লাগিব আকৌ কবি বিলাহী সেইবিলাক ৰুব লাগিব আজিৰ দিনত পঢ়িলেই অকল চাকৰি নাপায় বহুত কষ্ট কৰিব লাগিব চাকৰি যদি নেপায় কেনেকৈ খাব সেইকাৰণে খেতি কৰিবলৈ কওঁ ছোৱালীবিলাকক তাত তাঁত এখন লগাই ববলৈ কওঁ কাপোৰ বলেওতো বহুত পইচা পায় সেয়েহে ছোৱালীবিলাকক কওঁ আমি অকণমান সহায় কৰি দিম তাঁত বৈ বিক্ৰী কৰি চলিব পৰাকৈ এই তেনেধৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক কওঁ পথাৰত শাক পাচলিৰ ৰোৱা বাৰীত শাক পাচলি ৰোৱা তাৰপাছত আকৌ হাঁহ কুকুৰা গৰু ব্ৰইলাৰ কইলাৰ এনেদৰে পালন কৰি চলিব পাৰে ছাগলী ফাৰ্ম খুলি ল'ব লাগে ছাগলী ফাৰ্ম খুলি ছাগলীৰ পৰাও বহু উপকাৰ হ'ব তেনেদৰে ব্ৰইলাৰ কইলাৰৰ পৰাও আমি উপকাৰ পাওঁ সিহঁতক আমি ভালদৰে দানা খুৱাব লাগে পালন কৰিব লাগে খুব কম দিনতে সিহঁতি শকত আৱত হৈ বহুত পইচা দিয়ে কইলাৰ কুকুৰাই বহুত কণী পাৰে এজনী এজনী কুকুৰাই পঞ্চাছ ষাঠিটালৈকে কণী পাৰে সেই কণী বিক্ৰী কৰিও তেনেদৰে চলিব পাৰে তেনেধৰে ধৰণে আকৌ বাৰীতো লাই মূলা এনেকৈ কৰি সেয়া বেচিও চলিব পৰা হয় তেনেদৰে ব্যৱসায় আৰম্ভ কৰি চলিবৰ কাৰণে মই আমাৰ ল'ৰা ছোৱালীহঁতকো কওঁ